টাটা চুমু হোণ্ডাই ভেনু মাৰুতি কিয়া চেল্টোছ মাৰ্চিডিজ মাৰুতি চুজুকী স্কৰপিঅ' টাটা নেক্সন ৰেনাল্ট ফেৰাৰী অডি টয়োটা ফ'ৰ্ড বি এম ডাব্লিউ হোণ্ডা ইত্যাদি